হেল্ল' অঁ হয় অঁ ঘৰতে আছোঁ মই এই কাম লগাই আছোঁ দৰ্জী কাম অঁ হা লৈ আনিব পাৰিম পাৰিম মোৰ কাপোৰ কাপোৰ পৰি আছে বাৰু অঁ কাহানিকৈ লাগিব বুলি ক'লে শুকুৰবাৰলৈ অঁ হৈ যাব শুকুৰবাৰলৈ হৈ যাব আজি খালি দি থৈ যাব আজি দি থৈ যাব খালি অঁ পুৱাতে দি দিব অঁ অঁ অঁ পৰি আছে কেইযোৰমান খালি ফলছ চলছ অঁ আছে আছে চব আছে চব আছে অঁ গোলপীয়া আছে অঁ অঁ সেই চব পাব আপুনি মোৰ অনাই আছে চব অঁ হয় নেকি অঁ অঁ গোলপীয়া মই চাম বাৰু আছে আছে বাৰু অঁ অঁ মই ওচৰতে দোকান আছে যেতিয়া মই অনোৱাই থৈ দিম বাৰু

অঁ হয় নেকি

অঁ অঁ অঁ ঠিক আছে মই দি দিম বাৰু অঁ হয় ব্লাউজে হেতি ব্লাউজত মই আঢ়ৈশকৈ লৈ আছো দেই অঁ ব্লাউজৰ মানে আপোনাক ব্লাউজটোত মই আঢ়ৈশকৈ লৈ আছোঁ তাৰপা কাপোৰযোৰ মই ধৰি লওক আপোনাক অকণমান কমাই মেলি দিম আৰু বাৰু কিবা এটা কিবা এটা কমাই মেলি দিম বাৰু এই চাৰিশ নোৱাৰিম নহয় বাইদেউ চাৰিশ নোৱাৰিম নহয় চাৰিশত নোৱাৰিম নহয় বাইদেউ অঁ অঁ মই বাৰু কিবা এটা মিলাম বাৰু আপুনি আহিবচোন বাৰু মালিকৰ লগতে অঁ আপুনি আপুনি এতিয়া মই দামদৰটো নকওঁ বাৰু কাপোৰযোৰ আনি ল'বচোন চাম বাৰু অঁ চিলাই লৈ মেলিহে ক'ব পাৰিম মই

অঁ অঁ মই চিলাই থ'ম বাৰু অঁ মোৰ কাপোৰ ঢেৰ পৰি আছে নহয় মোৰ কাপোৰ ঢেৰ পৰি আছে অঁ অঁ মই মেখেলা কেইখন পিছতহে চিলাই পিনি দিব পাৰিম কাপোৰযোৰ বাৰু আপুনি বৃহস্পতিবাৰ দিনাখন লৈ যাব পিছবেলা সময়ত শুকুৰবাৰে ৰাতিপুৱা অঁ হ'ব ঠিক আছে অঁ হ'ব বাৰু অঁ খালোঁ খালোঁ খালোঁ হ'ব ঠিক আছে অঁ কামলৈ গৈ আছে অঁ এতিয়া তেওঁ ভাত খাবলৈ আহিছিলে ওচৰতে কাম আৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে হ'ব হ'ব ৰাখিছোঁ অঁ